মোৰ ভন্টী বাইদেউ বান্ধৱী বা মোৰ জীৱনত থকা যিকোনো নাৰীয়ে মোৰ মতে তেওঁলোকে যিমান দূৰলৈ পঢ়িব বিচাৰে সিমানে উচ্চ শিক্ষিত হোৱাতো মই বিচাৰোঁ তেওঁলোকে যিমান ওপৰলৈ আচলতে উৰিব বিচাৰে তেওঁলোকক সেই সক্ষমতাখিনি প্ৰদান কৰাতো পৰিয়ালৰ দায়িত্ব বুলি মই ভাবোঁ ছোৱালী এজনীক পঢ়োৱাই শুনোৱাই নিজৰ ভৰিত ঠিয় কৰাই তাৰপিছতহে যাতে পিতৃ মাতৃয়ে বিয়া দিয়াৰ কথাটো ভাবে সেই কথাষাৰ মানে আজিৰ দিনত আজিৰ প্ৰজন্মৰ বাবে সেই কথাষাৰ অতি জৰুৰী এখন সমাজত আমি দেখি আহিছো যে এটি শিশুৱে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনিত নিজৰ জীৱনৰ প্ৰথমছোৱা কাল মাকৰ লগতেই বেছিকৈ যাপন কৰে গতিকে মাক গৰাকীৰপৰাই জীৱনৰ প্ৰাথমিক মূল্যবোধ বা প্ৰাথমিক শিক্ষা সেইখিনি লাভ কৰে গতিকে মাতৃগৰাকীয়ে ভালদৰে শিক্ষিত হ'লেহে এখন শিক্ষিত সমাজ আমি আশা কৰিব পাৰোঁ অথবা মাত্ৰ পুৰুষসকলেই যদি শিক্ষিত হৈ থাকে সমাজৰ আধাচোৱা দেখোন অশিক্ষিত হৈ ৰৈ যাব গতিকে সমাজ এখন পূৰ্ণাংগভাৱে সুস্থ সমাজ অথবা ভাল সমাজ হৈ উঠিব নোৱাৰিব সেয়েহে নাৰী শিক্ষা অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ তাৰ উপৰি বৰ্তমান দেখি অহা যায় যে সমাজত নাৰীৰ বিৰুদ্ধে বিভিন্ন অপৰাধ ঘটি থকা দেখা গৈছে সেয়া গাৰ্হস্থ্য হিংসাই হওক অথবা ধৰ্ষণ ইত্যাদি অনেক অপৰাধ ঘটি থকা দেখা যায় গতিকে এনেবোৰ অপৰাধ ঘটাৰ আঁৰৰ এটা অন্যতম কাৰণ হৈছে নাৰীসকল ইমান সজাগ নহয় তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব নাজানে যিহেতু তেওঁলোকে নাজানেই যে তেওঁলোকৰো কিছুমান অধিকাৰ আছে সেয়েহে এগৰাকী নাৰীয়ে যদি শিক্ষা লাভ কৰে তেওঁ নিজৰ অধিকাৰ কি নিজৰ দায়িত্ব কি সমাজখনৰ প্ৰতি দেশৰ সংবিধানে তেওঁক নাগৰিক হিচাপে কি কি অধিকাৰ আৰু কি কি দায়িত্ব পালন কৰিবলৈ দিছে সেই কথাখিনি তেওঁ উপলদ্ধি কৰিব পাৰিব আৰু তেওঁ অতি আত্মবিশ্বাস আৰু স্বাভিমানেৰে নিজৰ জীৱন যাপন কৰিব পাৰিব আৰু আনকো সহায় কৰিব পাৰিব সেয়েহে মই ভাবো নাৰীসকল উচ্চ শিক্ষিত হোৱাতো অতি জৰুৰী ব্যক্তিগতভাৱে মই ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ বাধা সন্মুখীন হৈ অহা নাই কেতিয়াও মোৰ পৰিয়ালৰপৰা জীৱনৰ কোনো ক্ষেত্ৰতে জীৱনৰ কোনো সময়তেই শিক্ষাৰ ক্ষেত্ৰত বাধা লাভ কৰা নাই তেওঁলোকৰপৰা সদায়েই উৎসাহহে পাইছোঁ যিবোৰ ঘটনা আন ঘৰত দেখিবলৈ পোৱা যায় বা সমাজত অতিকে সহজলভ্য যে ঘৰত যদি এহাল ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে সন্ধিয়া ল'ৰা ছোৱালীহালে পঢ়ি থাকিলে ঘৰত কিবা প্ৰয়োজনীয় কাম ওলালে সদায় ছোৱালীগৰাকীক মাতি অনা হয় কাৰণ ভবা হয় যে ছোৱালীগৰাকীৰ পঢ়াটো ইমান জৰুৰী নহয় কিন্তু মোৰ ক্ষেত্ৰত আমাৰ ঘৰত মই কেতিয়াও সেই কথা দেখা নাই আৰু আমাৰ ঘৰত পঢ়াক বহুত বেছি গুৰুত্ব দিয়া হয় যিহেতু মোৰ দেউতাই সদায় কয় যে পৃথিৱীৰ সমষ্ট কামতকৈ বিশেষকৈ শৈশৱতে পঢ়াটো আটাইতকৈ জৰুৰী কাম আৰু সময়খিনি পাৰ হৈ গ'লে পাছত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় সেয়েহে পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ কেতিয়াও আমাৰ ঘৰত প্ৰদান কৰা হোৱা নাই আৰু ল'ৰা ছোৱালীক সমানেই শিক্ষা লাভ কৰাৰ সুযোগ দিয়া গৈছে